যে ক্লাছিকেল মিউজিক বা কণ্টেম্পে কণ্টেম্পৰেৰী গাই ভাল পায় যে মই কণ্টেম্পৰেৰী গাই ভাল পাওঁ কাৰণ ক্লাছিকেল মিউজিকত বহুত ধৰণৰ অসুবিধা হয় সুৰ মিলাব লাগে ক'ত কেনেদৰে গাব লাগে সেইটো মিলাব লগা হয়